সমীৰ নেকি ভালে আছা অঁ ভালেই দিয়া এই মানে তোমাৰ বিশেষ কাৰণতহে তোমালৈ ফোন এটা কৰিলোঁ বহুত দিন খবৰ খাতিও একো লোৱা নাই তুমিও এইফালে অঁ আমি মানে এই অকণমান বন্ধ পাইছিলোঁ তাৰপিছতে ভাবিলোঁ এপাক বাহিৰৰ পৰাই ফুৰি আহোঁ বুলি ভাবিলোঁ বাহিৰ মানে বিদেশৰ কথা ভবা নাই আৰু তোমাৰ কেনেকৈনো বাহিৰলৈ যাম তথাপি মানে তোমাৰ দিল্লীখনকে এবাৰ চাই আহোঁগৈ বুলি ভাবিছোঁ এনেই গুৱাহাটীলৈকে গৈছোঁ বাৰু কিন্তু দেলহি তেনেকৈ হেৰি যাবলৈ হেৰি হোৱাগৈ নাই সময় সুযোগো মিলা নাই সেইকাৰণে এই ল'ৰাৰ স্কুল বন্ধ পাওঁতে ভাবিছোঁ তোমাৰ এই দহ পোন্ধৰ দিনমানৰ কাৰণে আৰু তেনেকৈ এপাক ফুৰি আহোঁ বুলি ভাবিছোঁ অঁ তুমি এই বিষয়ে সব সবিশেষ মোক জনাবাচোন তুমিতো সকলো কথা গম পোৱাই সেইবাবে তোমাৰ লগত যোগাযোগ কৰিবৰ কাৰণেই আমাৰ মানে মোক ক'লে কথাটো আমি হেৰি তোমাৰ অহা মাহতে যাম বুলি ভাবিলোঁ অহা মাহত স্কুল প্ৰায় পোন্ধৰ দিনমান বন্ধ আছে আমি মানে মই এওঁ আৰু আমাৰ ল'ৰাটো মা এনেকৈ কৰি আৰু ওচৰৰে ভাইটি এজন লৈ যাম বুলি ভাবিছোঁ তেনেকৈ ছয়জনমান মানুহ হ'ব নাই নাই আমি ফ্লাইটত যাব নোৱাৰোঁ তোমাৰ আমি ভাবিছোঁ ট্ৰেইনতে যাম ট্ৰেইন মানে তোমাৰ ৰাজধানীখনৰ কথাই ভাবিছোঁ অঁ আমি এতিয়া যদি ট্ৰেইনত যাম বুলি ভাবিছোঁ আমি অহা যোৱাৰ টিকটটো কিমান দিনৰ আগত কৰিব পাৰিম এই বিষয়ে আমাৰ কোনো মানে আগতে যোৱা অহা ন জ্ঞান নাই নহয় আমি তেনেকৈ কথাবিলাক নেজানো সেয়ে ভাবিলোঁ তোমাৰ লগৰ কথাটো আলোচনা কৰি যাওঁ আৰু অকল দিল্লীখন চাওঁ বুলি ক'লেতো তাত বহুতবিলাক চাব লগা আছে যেনে তোমাৰ আগ্ৰাৰ তাজমহল লালকিল্লা কুটুবমিনাৰ ইণ্ডিয়া গেট মথুৰা বৃন্দাবন ৰাজঘাট বিজয়ঘাট সকলোবিলাক চাই আহিম বুলিয়ে ভাবিছোঁ কাৰণ আজিকালি এই পাঠ্যপুথিবিলাকতো তোমাৰ সকলোবিলাক থাকেই সেইকাৰণে আমাৰ ল'ৰাটোৱে মানে চাব বিচাৰিছে আৰু কৈয়ো আছে যে মোক বন্ধ পালে তুমি লৈ যাবাচোন দূৰলৈ তাত ছাগৈ নিশ্চয় আমি কোনোবা এজন গাইডক ল'ব লাগিব কাৰণ কোনোদিন নোযোৱা জেগা আমিতো ইঠাইৰ পৰাই সিঠাই বিচাৰি উলিওৱাটো দিগদাৰী হ'ব সেইকাৰণে তুমি এই ৰাজধানী ট্ৰেইনখনৰ সময়সূচী কোন সময়ত যায় বা কোন স কোনদিনা তাৰ পৰা ৰিটাৰ্ণ হয় এই সকলোবোৰ কথা মোক ভালদৰে বুজাই ক'বাচোন তাৰ উপৰিও ফুৰিবলৈ গ'লে লগত কিছুমান যাৱতীয় বয় বস্তুও নিব লাগে অঁ সেইবিলাকো বজাৰ সমাৰ কৰা কথাটো আছেই আৰু ট্ৰেইনৰ মানে কি হয় তোমাৰ শুনামতে মই মানে টিকটৰ মূল্য ছিনিয়ৰ চিটিজেনবিলাকৰ কম নেকি আমি অৱশ্যে দূৰলৈ গৈ পোৱা নাই বাৰু এতিয়া মাহঁতৰো আমাৰ বয়স ষাঠি বছৰ প্ৰায় ওপৰেই হ'ল মাহঁতো নিশ্চয় ছাগৈ তোমাৰ কম মূল্যতে টিকেট পাব নেকি বা মোৰ ল'ৰাৰ বয়সো প্ৰায় আঠ বছৰ সোমাইছে আৰু এতিয়া তাৰ টিকটৰ মূল্যও ছাগৈ কম হ'ব নেকি বাকী আমি তিনিজনে ছাগৈ সঠিক মূল্যই দিব লাগিব এই বিষয়ে বাৰু তুমি মোক জনাবাচোন দেলহিত ছাগৈ এতিয়া নিশ্চয় বহুত গৰম পৰিছে অঁ গৰম কিন্তু পিছত যাবলৈ অসুবিধা হয় কাৰণে আমি ভাবিছোঁ এতিয়াই যাওঁ নেকি আৰু অহা যোৱা খৰচ কিমান হ'ব বা তাত ইঠাইৰ পৰা সিঠাইলৈ চাবলৈ গ'লে খৰচ কিমান হ'ব এই বিষয়ে তুমি মোক ভালদৰে জনাবাচোন মই সেই ভাবি মানে তোমালৈ এই হেৰি কথা পাতিম বুলি যাব ওলাইছিলোঁ এদিন কিন্তু তোমাক লগ নাপালোঁ সেইকাৰণে ভাবিলোঁ মই তোমাৰ লগতে ভালদৰে যোগাযোগ কৰি এদিন সকলোবিলাক কথা আলোচনা কৰিম আৰু সকলো কথা জানি নগ'লেতো ভ্ৰমণ কৰিবলৈ গ'লে দিগদাৰীয়ে হৈ পৰে কাৰণ আমি ইমান দূৰলৈতো আগতে গৈ পোৱা নাই তাৰোপৰি গৰমত ছাগৈ এ চি ডবাই লাগিব আমাক যাবলৈ জেনেৰেল ডবাত গ'লে নিশ্চয় বহুত গৰম আৰু ভিৰ হ'ব মানুহৰ তুমি সকলোবিলাক কথা মই তোমাৰ লগত আলোচনা কৰিম তুমি মোক সকলোবোৰ কথা ভালদৰে জনাই জনাই মোলৈ ফোন এটা হ'লেও কৰিবা নহ'লে বৰ দিগদাৰী হ'ব একো কথা নজনাকৈ আমি যাবলৈ হ'লে বিশেষকৈ সৰু ল'ৰাটো লগত থাকিব আৰু সি অলপত দিগদাৰীও পাব পাৰে যদি সকলোবিলাক জানি বুজি ইয়াতে যাওঁ তেতিয়া ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ বিশেষ দিগদাৰো নহ'ব আৰু ক'ত কম মূল্যতে ভাল হোটেল পোৱা যায় সেইবিলাক কথাও তুমি ভালদৰে জানা এই বিষয়েও মোক জনাবা আমি প্ৰথমতে মানে তোমাৰ ইয়াৰ পৰা গোলাঘাটৰ পৰা গৈ ফৰকাটিঙতে ৰাজধানীত উঠিম বুলি ভাবিছোঁ তাৰ পৰা কোনটো ষ্টেচনত বা জংশ্যনত ট্ৰেইন কিমান সময় ৰয় সেই বিষয়েও তুমি জনাবা কেতিয়াবা কিবা এটা আনিবও দ আনিবলৈও নামিব লগা হ'ব পাৰে এই বিষয়েতো আমি অকণো জ্ঞাত নহয় এই সকলোবিলাক কথা তুমি মোক সুন্দৰভাৱে বৰ্ণনা কৰি দিবা তেতিয়া আমাৰ যাত্ৰাটো খুব সুন্দৰভাৱেই পাৰ হৈ যাব বুলি মই ভাবিছোঁ হ'ব তোমাৰ লগত ভালেখিনি কথাই পাতিলোঁ বাৰু কিন্তু এই সকলো কথা তুমি মোক ভালদৰে ফোনত হ'লেও জনাবা দেই মই বহুত আশাৰে তোমালৈ বাট চাই আছোঁ অঁ হ'ব ৰাখিছোঁ দিয়া তেনেহ'লে অঁ হ'ব দিয়া অঁ